হেল্ল' অঁ ক হিমাদ্ৰী আছো এনেই কি কৰিম আৰু এই গৰমত অঁ হিয়া বাৰ বিয়া আছে আছে ন তাকেই প্লেনিং একো নাই তই কিনিলি নেকি অঁ অঁ যাব পাৰি যাব পাৰি তাত ভাল ভাল কালেকশ্যন আহিছে নেকি বাৰু আচ্ছা অঁ অঁ অঁ তেন্তে ময়ো ঘৰৰ কাৰণে লৈ লওঁ নেকি

অঁ তেন্তে কি যাব পাৰি কেতিয়া মানে যাবি ক'চোন আজি অঁ অঁ হ'ব হ'ব পাৰি পাৰি যাবলৈ মোৰ আৰু হ'লেই হ'ল মোৰ কালাৰড কালাৰ মানে যোনটো মোৰ গাত ভাল লাগে হ'লেই হয় আৰু ধুনীয়া লাগিব লাগে খালি এইখিনিয়েই আচ্ছা ডিজাইনাৰো আছে নেকি বনাই ল'ব পাৰি ন আচ্ছা আচ্ছা ভাল ভাল তাকে তেন্তে আজি ওলাম হ'ব নে তয়োতো তইতো পাটৰ কাপোৰেই ল'বি চাগে ন তই কিবা কালাৰ চালাৰ ভাবি থৈছ নেকি কি পিন্ধিবি নে মিলাই পিটি পিন্ধিবি হাঁ ঠিক আছে আচ্ছা হ'ব দে অঁ আজি ওলাবি দে ঠিক আছে মোক কল কৰিবি দে এবাৰ ঠিক আছে দে বাই